হেল্ল' তুমি ক'ত আছা গাঁৱতে আছা তুমি বোলে ফুলি বেপাৰ কৰা হয়নে অ মোক ফুলি কেইযোৰমান লাগিছিলে অও আই দি দিব পাৰিবানে নোৱাৰা কিমান মানে মই ছোৱালী দুজনী মানে ফুলি ভাল ফুলি দুযোৰ মায়ে কিনি আনিবা বুলিছে মই এতিয়া ক'ত যাম সেইকাৰণে তোমাক মানে ফোনটো কৰিছোঁ

অ ভাল চাই আনিবা হা ৰং যাতে নাযায় দামটো বেছি বাৰু তাই আহি লওক অকণমান কম বেছি কৰিবা হাঁ অ চেইনো চেইনো আছে নেকি ভাল চেইন আছে আছে যদি আনিবাচোন চেইনো তিনিডালমান আনিবা হা ভাল চাই চাই অলপমান আনিবা আৰু লকেট চকেট থকা অ লকেট থাকিলে মানে ভাল লাগে অ কাইলৈ নেলাগে নেকি পৰহি মানে আহিবা কাইলৈ মই গোটৰ কাম এটা আছে অ আজিকালি গোটবিলাক মোদিয়ে কিমান একেবাৰে নিয়ম উলিয়াইছে হয় সেইগতিকে অ সেইয়া গোটত মানে যাব কিবা এটা বোলে কৰিব লাগে ক'ৰ বোলে টেকেলিত মাটি ভৰাব লাগে বিয়া নাম গাই গাই মাটি তুলিবা লাগে হয় ন' পাইছানে তোমালোকে অ পাইছা আ পৰহি মানে অ দহটামান বজাত আহিবা তাৰপাছত অ তাৰপাছত মই আকৌ গোটৰ কাম আছে মই আবেলি গ'লেও হ'ব অ আবেলি গ'লেও হ'ব এতিয়া অ আহিবা অ ফোন এটা কৰিবা ফোন এটা কৰি ল'বা